হেল্ল' নিমনাগড় আপোনাৰ গাঁও পঞ্চায়তৰ অফিচৰ ফোন নাম্বাৰ হয় নহয় বাৰু এইটো আপুনি কোন প্ৰেচিডেণ্টে কৈছে নেকি বাৰু হয় হয় মই আপোনাৰ ইয়াৰ ওচৰৰে বাসী হয় আপোনাৰ কথা এটাৰ কাৰণে জানিবৰ কাৰণে ফোন কৰিলোঁ এই আপোনালোকৰ কিবা পথাৰৰ যিটো চ'লাৰ পানী ৱাটাৰ যিটো পাম্পৰ ব্যৱস্থা আছে ৱাটাৰ চাপ্লাই দিবৰ কাৰণে আপোনালোকৰ কিবা ব্যৱস্থা আছে বোলে আইনৰ হেৰি এইটো কি বুলি কয় আঁচনিৰ সুবিধা তাকে অলপ কথাষাৰ জানিবৰ কাৰণে বোলো দুআষাৰ জানিবৰ কাৰণে আপোনাক বোলো ফোন এটা কৰোঁচোন হয় হয় মোক দৰকাৰ হৈছিলে মোৰ খেতিও আছে যথেষ্টখিনি আৰু ওচৰৰো তেনেকৈ মানুহখিনিকো এনেকৈ পানীৰ ব্যৱস্থাটো অকমান বৰ সুগম নহয় কাৰণে অকমান লাগি মেলি বহাব পাৰি নেকি সেইবুলি জানিবৰ কাৰণে মই আপোনাক ফোন কৰিছিলোঁ

হয় হয় হয় হয়

হয় হয় হয় হয়

হয় হয়

আচ্ছা হয় হয়

মই পাতিৰে পাম ন আঁচনি মই এদিন গৈছিলোঁ এজন মানুহক সুধিছিলোঁ আপোনালোকৰ তাৰে পঞ্চায়ততে আছে যে আপুনি হয়তো নাছিলে নেকি অফিচতে কিন্তু মানুহজনক পালোঁ তেখেতক দুআষাৰ সুধিলোঁ যে এনেকুৱা এনেকুৱা কিবা ব্যৱস্থা আছে নি কিবাকিবি তেওঁ বৰ এটা নাজানে নেকি বৰ অভিজ্ঞ নহয় হয়তো নহ'বও পাৰে আৰু পঞ্চায়ত অফিচৰ কৰ্মচাৰী হয় হয় তাৰপৰা মোক ক'লে বোলে নহয় বোলে আপুনি আহিছে যেতিয়া বোলে অলপ দেৰি বহক মোক বোলে আপুনি নছিলে কাৰণ নাহে অফিচলৈ অহা নাছিল বুলি ক'লে মই বহুত সময়ৰ অপেক্ষা কৰিলোঁ কৰিলোঁ যদিও মানে নেপোৱা দেখি আৰু বোলো যাওঁগৈ তেতিয়া এজনে ক'লে বোলে মই আপোনাক আপুনি ফোনতে কথাখিনি পাতিবৰ কাৰণে আপোনাক ফোন নাম্বাৰ দিছোঁ আপুনি লৈ যাওক তেওঁক ফোনত যোগাযোগ কৰিলেও কথাখিনি বুজাই ক'ব পাৰিব আৰু নহ'লেও বোলে আকৌ আহিব মই বোলো আহি থকাতকৈ বোলো এবাৰ ফোন এটা কৰোঁ সেইবুলিয়ে আপোনাক আজি ফোন এটা কৰি বোলো কথাখিনি জানোচোন কি হৈছে কি নহৈছে আৰু এতিয়া মাটি কিমান লাগিব কিবা আছে নেকি আপোনাৰ ধৰি লওক বোলে পাঁচ বিঘা খেতি মাটি লাগিব নহয় দহ বিঘা থাকিলেহে এনেকুৱা পাম্পৰ ব্যৱস্থা বহাবপৰা হয় সেইবোৰ কিবা হেৰি আছে নেকি ছিডোল আছে নেকি আপোনালোকৰ ওচৰত হয় হয় হয় হয় হয় হয় হয় হয় তেতিয়াহ'লে আপুনি এটা কাম কৰিব যদি আপুনি বেয়া নাপায় আপুনি কেতিয়ালৈ ফ্ৰী থাকিব যে মই আপোনাক ভালদৰে অলপ বহি অফিচতে লগ কৰি কথা পাতিবলৈ এইখিনি মই ডকুমেণ্টছ মোৰ ভাগত যিখিনি ধৰি লওক অলপ পেন আধাৰখিনি ঠিকে আছে বাৰু চিজিল হৈ আছে বাৰু সেইখিনি ডকুমেণ্টছখিনি চব জেৰক্স চেৰক্স কৰি লওঁ আৰু মাটিৰ খাজানা ৰচিদৰ যিখিনি হয় লেটেষ্টটো মই দিয়া নাই এইবছৰ এইখিনিও দি মেলি কাগজপত্ৰ চব লৈ মেলি আপোনাল লগত যোগাযোগ কৰিমগৈ যদি পাৰে কিবা কিবি চাবচিডি যদি ব্যৱস্থা থাকে আৰু চৰকাৰী আঁচনিটো চাবচিডি থাকিব লাগে নহয় জানো থাকিব হয় নহয় অঁ যদি চৰকাৰী আঁচনি চাবচিডি আছে তেতিয়াহ'লে চাবচিডিটো দিলে ভাল পাম আৰু ধৰি লওক তেতিয়া আমিও ধৰি লওক কিবা এটা কৃষক মানুহহে ধৰি লওক গম পাইছে আৰু ধান কেইটানো বছৰত বিকি মেলি কেইটকা পাওঁনো এইকেইটকাই আকৌ ঘৰ পৰিয়ালো চলাব লাগেেতো যদি চৰকাৰী আঁচনিতে আমি কিবা এটা পাওঁ মনটোও ভাল লাগিব এইবুলি ভাবিয়ে মই বোলো পঞ্চায়তৰ লগতে যোগাযোগ কৰি চাওঁ সেইটো উলিয়াবপৰা হা হয় হয় মই আজি হ'ল আপোনাৰ ত্ৰিছ তাৰিখ আপোনাৰ মই আৰু চাৰি পাঁচদিনমান পিছত গ'লে পাম নহয় অহামাহত হয় হয়

হয় হয় হয় হয়

মই আঁচনি বাৰু ইয়াৰ যদি আপুনি কিবাকিবি আজিকালি ৱেবছাইটতো দিয়ে নহয় সেইবোৰ কিছুমান বস্তু ময়ো অলপ ভালকৈ অধ্যয়ন এটা কৰি ল'ম তাৰপৰা আপোনাৰ লগত যোগাযোগ কৰি এদিন বহিব লাগিব ভালদৰে দেই আৰু পৰাপক্ষত ওচৰৰ মানুহ বুলি সুবিধাটো কৰি দিলে ভাল পাম আৰু ধৰি লওক হয় হয় হয় হয় এগ্ৰিকালচাৰ ফালৰপৰা একো বেলেগ সুবিধা পোৱা নাইচোন ট্ৰেক্টৰে হওক বা কিবাকিবি হওক এইবোৰ বস্তু আজিকালি নাইকিয়াই হ'ল লেখীয়াই হৈছে সেইকাৰণে বোলো পালে আঁচনিখনত এইখন চ'লাৰ হেৰিখনত পাই যাব ৱাটাৰ হেৰিটো পালে ভাল হ'ব আৰু মোৰ লগতে আৰু দহজন কৃষকৰ ভাল হ'ব বুলি ভাবিয়ে মই কামটো কৰোঁ বুলি ভাবিছোঁ

ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে আপোনাক মই অহা সপ্তাহতে লগ কৰিম তেতিয়াহ'লে অফিচতে থাকিব মই যোৱা আগত আপোনাক ফোন এটা কৰি ল'ম অলপ ভালধৰণে বহি কথাখিনি আলোচনা কৰিব পাৰিম সেইবুলিয়ে যাম বুলি ভাবিছোঁ আপোনাৰ ওচৰত দেই ঠিক আছে হ'ব তেতিয়াহ'লে দিয়ক ৰাখিছোঁ বাৰু